মই এই জগন্নাথ পুৰী উৰিষ্যাত যে আছে তাতে এবাৰ দুবাৰ কৰি মই পাঁচবাৰমানেই গ'লোঁ মোৰ পাঁচবাৰ যোৱাৰ পিছত আৰু আৰু মোৰ মনতো তাতে যাওঁ যাওঁৱে লাগি আছে তাত এটা বেলেগ আমেজ আছে প্ৰভুৰ মন্দিৰটোতো আছেই আৰু যে সাগৰৰ দৃশ্য সেয়াও এটা মনোমোহা দৃশ্য এনেই ধৰ্মৰ স্থান বুলি মন্দিৰত যাই ভাল লাগে প্ৰভুৰ ওচৰত যাই ভাল লাগে আৰু সাগৰত গা ধুয়ো এটা মজা আছে গতিকে অন্য ঠাইতকৈ ভাৰতবৰ্ষৰ ভিতৰত উৰিষ্যাৰ জগন্নাথ মন্দিৰটোৱেই শ্ৰেষ্ঠ তীৰ্থ বুলি মোৰ বিবেচনা হয় সেইকাৰণে মনটো যাওঁ যাওঁ লাগে এতিয়া অৱশ্যে মোৰ বয়সো হৈছেই মোৰ বৰ্তমানৰ পয়সত্তৰ বয়স

গতিকে ভ্ৰমণত অলপ অসুবিধা হয় তথাপি শেষত একবাৰ যাম বুলি ভাবিছোঁ মনৰ হাউচটো পলাম এইটোৱেই কাৰণ যাই খুব ভাল লাগে তাৰ ভকতবৃন্দৰ যি দৰ্শনাৰ্থীবিলাকৰ যিমান ভিৰ এইবিলাকে মন আকৰ্ষণ কৰে